অঁ ক এ যাম বুলি পেলাই মই ওলালোঁ ওলাই গ'লোঁ এই নগাওঁখনত যে এতিয়া কি যে হৈছে নহয় ইমান জাম মানে গৈ মানে ইমানেই অশান্তি পালোঁ তাৰ পাছত আধাৰ পৰা মানে নোযোৱা হৈ থাকিলে চাৰিআলিটো নাপাওঁ হে নাপাওঁ নাপাওঁ মই নামি পেলাই আকৌ উভতিলোঁ ট্ৰেফিক জাম ইমান জাম থাকেনে অঁ সেইকাৰণে চাগে ইমান দিগদাৰি দি আছে নহয় আৰু ইমানে জাম হৈ থাকিলেতো ভাল হৈ চোন এইবিলাক বেয়া হে কৰি গৈছে সময় কমিব দূৰৈ কথা সময় সময় বঢ়াইহে নি আছে অঁ আ উভতি আহিলোঁ মই কেইদিনমান পিছতহে যাম ভাবিছোঁ আৰু অঁ সেইটো হয় বাৰু ভাল কৰিলা আৰু তাতে ইমান গৰম নহয় গৰম তাতে জাম দুইটা মানে বহুত দিগদাৰ হৈ গৈছে অঁ অঁ ইমান জামত যাওঁতে আৰু বহুত দিগদাৰ লাগিলে বহুত অশান্তি পালোঁ এই গৰম তাতে বাছত তাতে আৰু ইমান জামত ফচিব লাগিলে মানে কেনেকুৱা এটা হেৰি হৈ যায় হয় ইমান আৰু হেঁচা গাড়ীখনত আছিল অঁ পাণ জপাদি জাপি নিয়ে বহুত দিগদাৰ অঁ এইবাৰ যাম যাম মানে কেইদিনমান পিছতে যাম বুলি ভাবিছোঁ অলপ ৰ'দটো কমক ভাবিছোঁ আৰু অঁ বহুত অশান্তি পালোঁ নহয় আজি আৰু তাতে লগত মই ছোৱালীজনীও নিছিলোঁ তাই যে কান্দি পেলালে জানানে সেই সেইকাৰণে মই মানে বহুত দিগদাৰি পালোঁ তাই নাথাকা হ'ল নহয় অকলে গ'লেও কথা নাছিল নাছিল সেইবাবে অলপ দিগদাৰ হ'ল আৰু হ'ব অঁ হ'ব হ'ব দিয়া অঁ হ'ব দিয়া মই ফোন কৰি লম অঁ অঁ দিয়া ঠিক আছে